সাধাৰণ পানী লগা বা জ্বৰ হ'লে আমি ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আমি জ্বৰ ভাল কৰিব পাৰোঁ পানী লগাটো ভাল কৰিব পাৰোঁ যেনেকৈ ধৰা এই আমি নহৰু মালিছ দি সৰু বাচ্ছাক নহৰু মালিছ দি জ্বৰ চৰ্দি ভাল কৰিব পাৰোঁ তাৰপিছত মৌ তুলসীৰ জোল খুৱাই কিনেও ভাল কৰিব পাৰোঁ আৰু আমি ঘৰুৱা ডক্টৰৰ তাত নাযাই কিনে আমি ঘৰতে পানী লগাটো ভাল কৰিব পাৰোঁ এনেকে আমি পাৰ জোল বনাই পাৰ জোলত জালুক দি সেনেকৈ খালেও জ্বৰ চৰ্দি পানী লগা ভাল হয় তাৰপাছত লোকেল মুৰ্গীৰ জোল বনাই খুৱালেও চৰ্দি ভাল হয় জালুক দিয়া আদা দিয়া চাহ খালেও আমাৰ এই জ্বৰ চৰ্দিবিলাক ভাল হয় ডক্টৰৰ তাত নোযোৱাকৈও আমাৰ ঘৰুৱা পদ্ধতিৰে এই জ্বৰ পানীলগাটো ভাল কৰিব সৰু বাচ্ছাৰ ক্ষেত্ৰততো এই নহৰু মালিছটো বিৰাটেই কাম দিয়ে আৰু কাহতো তুলসীৰ ৰসটো বিৰাট কাম দিয়ে সৰু বাচ্ছাৰ ক্ষেত্ৰত